নতুন লেখকৰ কিতাপ কিনি পঢ়িছেনে সেইবোৰ পঢ়ি আপোনাৰ অনুভৱ কেনেকুৱা নতুন কিতাপ এখন কিনি আনিলে মনটো কেনেদৰে ভাল লাগে কওকচোন